অনলাইন শি স্কুলীয়া শিক্ষা প্ৰশিক্ষণৰ জৰিয়তে বহুতো শিশু উন্নতি পথত আগুৱাই গৈছে আৰু নিবনুৱাসকলৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হৈছে সেইবাবে আমি অনলাইনৰ জৰিয়তে শিক্ষা ব্যৱস্থা বহুতো শিশু উন্নত মানৰ সা সুবিধা পাইছে আৰু বহুতো শিশুসকলে বহু শিশুসকলে সেই সুবিধা পোৱা নাই

প্ৰশিক্ষণে শিশুসকলক মন মগজুৰ বিকাশ কৰাৰ উপৰিও বহুতো সমস্যাৰ প্ৰভাৱ পেলোৱা দেখা যায়

আৰু যিহেতু অনলাইনৰ দ্বাৰা শিক্ষা আগবঢ়াই নিবলৈ সকলো শিশুকে

নিবনুৱা ব্যক্তিৰ পৰিৱৰ্তন আনিছে আৰু তেনেস্থলত বহুতো নিবনুৱা ব্যক্তিয়ে স্কুলীয়া অনলাইনত কাম কৰি বা তেওঁলোকে শিক্ষা প্ৰদান কৰিবলৈ সুবিধা পোৱা নাই ফলত তেওঁলোকে নিবনুৱা হৈ থকাৰ বাবে তেওঁলোকৰ বহুতো সমস্যাৰ সন্মুখীন হোৱা দেখা যায়

বহুতো নজনা কথা শিকি শিকিব পাৰে সেইবাবে নজনা কথা শিকাৰ বাবে আ নিবনুৱাসকলৰ বাবে সেইটো সম্ভৱপূৰ্ণ নহয়

বহুতো সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে অনলাইনত শি শিক্ষা প্ৰদান কৰাৰ ফলত তেওঁলোকে বহুতো

কিছুমান পদক্ষেপ লোৱা উচিত বুলি ভাবোঁ আৰু সেয়েহে কিছুমান পদক্ষেপ লোৱা উচিত বুলি এইবাবে ভাবোঁ কিয় অনলাইনত অনলাইনৰ বাবে আ বহুতো

কিছুমান শিক্ষা পৰি শিক্ষা পৰিৱৰ্তন কৰা হৈছে আৰু সেই শিক্ষাসমূহ সকলো ল'ৰা ছোৱালী অনলাইনৰ শিক্ষাৰ ক্ষেত্ৰত ডুব গৈ আছে আৰু সেই অনলাইন শিক্ষাৰ ক্ষেত্ৰত বহুতো বহুতো ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে আৰু বহুতো সা সলনি হৈছে বহুতো ল'ৰা ছোৱালী অনলাইনৰ ক্ষেত্ৰত বা

কিছুমান কিছুমান পদক্ষেপ হাতত লৈছে তাৰ যিসকল শিশুৱে ভালদৰে পঢ়া শুনাত মন দিছে বা যিসকল শিশুৱে পঢ়াৰ পতি আগ্ৰহ বাঢ়ি গৈছে সেইসকল ল'ৰা ছোৱালী বহুতো তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰিছে যিসকল ল'ৰা ছোৱালীয়ে সেই প্ৰতি আকৰ্ষিত নহয় বা মোবাইলৰ প্ৰতি বেছি আকৰ্ষিত হয় বা বিভিন্ন ধৰণৰ ভিডিঅ'ৰ প্ৰতি আকৰ্ষিত হয় ছবি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ

গ্ৰহণ কৰিব পৰা নাই

আৰু সেয়েহে গ্ৰহণ কৰিব নোৱাৰাৰ ফলত তেওঁলোকৰ দৰিদ্ৰতা দিনক দিনে বাঢ়ি গৈছে আৰু নিৰক্ষতা হোৱা দেখা গৈছে